পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আমাৰ এই গিলেকী অঞ্চলত বহুতো ধৰণৰ আছে বাৰু শিৱসাগৰ আমাৰ জিলাৰ ভিতৰত বহুতো ধৰণৰ আমাৰ গেলেগী অঞ্চলৰ বিষয়ে ক'বলৈ গ'লে ইয়াত ওচৰতে বহুতো বহুত বহুত কেইজন বহুত কেইখন ঠাই আছে যেনে গেলে এইফালে বৰশীল যেতিয়া গদাধৰ সিংহৰ গদাধৰ সিংহৰ যেতিয়া ৰজা হ'ব কাৰণে লাই হেৰিয়ে লাই ৰজাই যেতিয়া গদাধৰ সিংহক মাৰিবৰ কাৰণে খেদি খেদি ফুৰিছিলে সেই আহোমৰ দিনত তেতিয়া গদাধৰ সিংহ পলাই আহি ইয়াত ইয়াত বহুতো ইয়াত জেগাত ইয়াত থাকিলেহি তাৰ ভিতৰতে গদাধৰ সিংহই ইয়াত বৰশী টোপাইছিলে বুলিও জনাজাত বৰশীলত তাতে বহুত মানে ধুনীয়া আৰু ঠাই ফুৰিব পৰা ঠাই আছে বৰশীলত বৰশী টোপাইছিল কাৰণে আগৰ দিনত মানুহে কয় আৰু আমাৰ ইতিহাস আছে ইতিহাসে কয় যে গদাধৰ সিংহই ইয়াত এসময়ত আহি থাকি গৈছিল আৰু থাকি বৰশীটো পাই আৰু ইফালে নাগালেণ্ড তাতে কিণাৰতে লাগি আছে নাগালেণ্ডত আহি পেলে পাহাৰৰ ফালে পলাই ফুৰিছিল বুলি আগতে আগৰ বু বুৰঞ্জী ক'ব বিচাৰে গতিকে তাত দুনিয়া বনভোজ খাব পৰা ঠাই এতিয়া ডিচেম্বৰ বছৰৰ শেষত আৰু ডিচেম্বৰ শেষত নৱেম্বৰ এনেকুৱাত নতুন বছৰ আৰম্ভণিত আৰু শেষতো বহুত দূৰৰ দূৰৰ পৰা আল ফুৰিবৰ কাৰণে আহে ইয়াত চাব জেগা চাব ইয়াত তাতে দিখৌ নদী পাৰতে আছে বৰশীল বুলি ক'ব জেগাডখৰ তাতে লগে ভাগে এসাঁজ এসাঁজ খোৱাৰ কাৰণে বহুতো ধৰণৰ পৰ্যটক আহে তাত জেগা ফুৰিবৰ কাৰণে আৰু লগতে আমিও নিজ আমিও যাওঁ জেগাত ঠাই ভাল লাগে আন্তঃগাঁথনি আৰু যদি চৰকাৰে আন্তঃগাঁথনি বুলি ক'লে কিয় চৰকাৰে এইবিলাক জেগা যদি টকা পইচা অৰ্থ অলপ ধৰিব পাৰে আৰু লগতে আমাৰ গাঁৱৰ মানুহে ৰাইজে সেইবিলাক নিজে দুই দুই পইচা তাত আৰু কিবা এটা হেৰি তোলে অৰ্থ তুলি মেলি সেনেকেই যিমান পাৰে কৰিব বিচাৰে ৰাইজে আৰু লগতে চৰকাৰে যদি অলপ সহায় সুবিধা কৰে মই ভাবো তাত ইমান অসুবিধা নহয় তাৰমানে অলপ ঠিক কৰিব পাৰে আৰু আকৰ্ষণ কৰিব পৰাকৈ ধুনীয়াকৈ এটা ঠাই ৰাস্তা পদূলি যদি উন্নত কৰি দিয়ে লগতে অলপ ধুনীয়াকৈ ঠাইবোৰ চাফ চিকুণো যদি হয় গতিকে সেইবি সেইবিলাক কৰিব পাৰিলে ভাল আৰু মোৰ মতে আৰু লগতে আৰু ইয়াত কমলাবাৰী বুলি এডখৰ এজন বিশেষ দুজনমান ব্যক্তিয়ে পাহাৰীয়া জেগা কমলাবাৰী বুলি কয় গেলেকী এই অঞ্চলত কমলা বাগান খুলিছিলে তেনেকৈ আৰু জনাজাত হ'ল অলপ দূৰ দূৰণি ঠাই মানুহ পৰ্যটক আহে ধুনীয়া মনোমোহা দিশ্য এইবিলাক চৰকাৰে যদি অলপ সহায় সহযোগ কৰে আৰু টকা পইচা যোগান দি তেনে তেনেকৈ অলপ মই ভাবোঁ এইবিলাক আকৰ্ষণ হ'ব পৰ্যটক আকৰ্ষণ হৈছে আৰু ধুনীয়া আন্তঃগাঁথনি যদি চৰকাৰে অলপ দিয়ে তেতিয়াও আৰু মই ভাবোঁ বহুত ভাল কথা তাতে আৰু নতুনকৈ গেলেগীত আমাৰ ইয়াত অঞ্চলত বহুতো ধৰণৰ হেৰি খুলিছে গেলেগীত তাতে বাগানীয়া বাগানৰ মাজতে এখন পাৰ্কো খুলিছে ইকো পাৰ্ক নামেৰে তাতো মানুহৰ যথেষ্ট সংখ্যক মানুহৰ ভিৰ হয় দেওবাৰ দিনটোত মানুহ বহুত দূৰ দূৰণি পা আহে ফুৰিবৰ কাৰণে তাৰ পাৰ্কখন মানে কি হয় হেৰিয়াৰ বাগানৰ এনেকৈ এইটো পাৰে চাং বনাই এনেকৈ ঘৰ বনাই দিছে ধুনীয়া ধুনীয়াকৈ চাংঘৰ বনাই ধুনীয়া এনেকৈ নাও আছে তাৰ পানীৰ মাজত মাছ পোহাও হৈছে মৎস্য পালন লগতে তাত কৰ্মক্ষেত্ৰত দুই এজন মানুহে ঠাইও পাইছে কৰ্মক্ষেত্ৰত কৰিবলৈ তে তেনেকুৱাই আৰু আন্তঃগাঁথনি বুলি ক'লে কি হয় তাত পাৰ্কখনত সোমোৱালে টকা দছ দহ টকা বিছ টকা এনেকৈ লয় আৰু তাত ফুৰিব আৰু খোৱা খাবও কিবাকিবি পাৰি তাত ধুনীয়া ঠাই এটা মানে এটা শান্তিপূৰ্ণ ঠাই আৰু শান্তি একদম পূৰা হুলস্থুলীয়া পৰিৱেশৰ পৰা আহি অলপ শান্তিৰ পৰিৱেশ তাত পোৱা যায় সেইকাৰণে মানুহ দূৰ দূৰণিৰ পৰা বহুতো ভিৰ হয় সেইবোৰ তাৰপৰা বহুত দূৰৰ পৰা আহে মানুহ আমি মই ময়ো যাওঁ যথেষ্ট তাত গৈ গৈয়ে থাকোঁ যেতিয়া তেতিয়াই মোৰ লগৰ বন্ধু বান্ধৱী লগৰ ল'ৰাবোৰ লগৰ ল'ৰা বন্ধু বান্ধৱৰ লগতো যাওঁ আৰু নতুন ঠাই বনালে নিজৰ ওচৰতে আৰু গৈয়ে থাকোঁ গৈ থকাই হয় মানে কমলাবাৰী তাতো তাৰ বিষয়েও কি ক'ম কমলাবাৰীত কমলাবাৰী তাতো এতিয়া আন্তঃগাঁথনিৰ প্ৰয়োজন হয় যথেষ্ট আৰু আমাৰ ইয়াৰ অঞ্চলৰ বহুতো এনেকুৱা বহুত ঠাই আছে য'ত আন্তঃগাঁথনি অভাৱতে মানে বহুত ঠাই পৰি পিছ পৰি আছে যদি চৰকাৰে অলপ সহায় সহযোগ কৰি পিনি আন্তঃগাঁথনিবোৰ উন্নত কৰি দিয়ে পৰ্যটক যথেষ্ট আকৰ্ষণ কৰিব পাৰিব এতিয়া বৰশীল মই এতিয়া লগত কৈ যাওঁ বৰশীল তাৰ জেগাতেই মানে যথেষ্ট যদি চৰকাৰে সহায় কৰে মানে ৰাস্তা পদূলি আৰু কৰি দিয়ে কিয় নোৱাৰিব পাৰিব নিশ্চয় পাৰিব আৰু তাতে বৰশিলত মানে যথেষ্ট সংখ্যক ভিৰ হয়ে বৰ্তমান এতিয়াতো এতিয়া এতিয়া পিকনিকৰ বতৰ এতিয়াতো মানে আপুনি তাত গ'লে দেখিব গম পাব যে যথেষ্ট সংখ্যক ভিৰ আৰু তাত মিনিমাম এতিয়া ডিচেম্বৰ আজিকালি ডিচেম্বৰৰ পৰাটো মিনিমাম ভিৰ হয়েই আৰু গতিকে তাত শিৱসাগ আৰু শিৱসাগৰ আমাৰ জিলাখনত বিষয়ে ক'বলৈ গ'লে কি হয় জিলাখন পৰ্যটক আকৰ্ষণ বা আন্তঃগাঁঠনি চৰকাৰে যোনবিলাক কিছুমান ক্ষেত্ৰত কৰিছে নকৰে বুলি নকওঁ এতিয়া শিৱসাগৰতে যোনবোৰ শিৱদৌল বিষ্ণুদৌল জয়দৌল ৰংঘৰ কাৰেংঘৰ এইবিলাক আছে এইবিলাকতো পৰ্যটকৰ যথেষ্ট আকৰ্ষণ হ'ব কাৰণ জনাজাত এইবোৰ বিখ্যাত হয় আমাৰ শিৱসাগৰ শিৱদৌল গোটেই বিশ্বই জানে যে অসম ভাৰতবৰ্ষৰ মানুহে জানে শিৱসাগৰ শিৱদৌল আৰু বহুতো মানুহে জানে অসমত বিখ্যাত শিৱদৌল শিৱদৌল আৰু তাৰপিছত স্বৰ্গদেউসকলে যিটো বনাই থৈ গৈছে শিৱদৌল বিষ্ণুদৌল সকলোৱে গম পাই এইবিলাক বিখ্যাত অসমত বিখ্যাতে আৰু ভাৰতো মানুহে যথেষ্ট সংখ্যক বাহিৰৰ পৰাও মানুহ আহে শিৱদৌল চাবলৈ তাত আৰু তাত যিমান আমাৰ ৰাইজে যিমান পাৰে কৰিছে আৰু এইবিলাক এখন সমিতি আছে সমিতিয়ে ধুনীয়াকৈ আন্তঃগাঁথনি কাৰণেতো টকা নিজে যি পাৰে দি আৰু চৰকাৰ ফালৰ পৰা যদি সহায় সহযোগ হয় তেতিয়া আৰু মেইন চৰকাৰে যদি অলপ সহায় সহযোগ কৰি দিব পাৰে তেতিয়া মই ভাবোঁ আন্তঃগাঁথনি যথেষ্ট উন্নত হ'ব আৰু তাত আকৰ্ষণো বাঢ়িব পৰ্যটকে তেনেকুৱাই অঞ্চলত আৰু লগতে এই দুই এখ দুই এঠাই জেগা এতিয়াও আছে যে ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এই নাজিৰা ইয়াত বৰ্তমান গেলেকী অঞ্চলৰ তাত আছে বহুতো ধৰণৰ জেগা নতুন ঠাই এইবিলাকে নিজৰ হেৰি হৈ উঠিছে নতুন ঠাইত সৃষ্টি হৈছে আৰু আৰু আন্তঃগাঁথনি অবিহনেটো একোৱেই নহয় আন্তঃগাঁথনি উন্নত কৰিবলৈ ৰাইজেও সহায় সহযোগ কৰিব লাগিব লগতে চৰকাৰখনেও আৰু আমি নিজেই চিন্তা কৰিব লাগিব যে নিজৰ ঠাইডখৰ নিজে যদি উন্নত নকৰে আৰু কোনেনো তাতে আৰু বেলেগেনো ঘ আহি কেনেকৈ কৰিব তেনেকুৱা ধৰণৰ কথাই আৰু গতিকে এইবিলাক নিজে চিন্তা কৰিব লাগে আমাৰ মানুহে নিজৰ ঠাইখনৰ বাহিৰে যদি নিজে চিন্তা নকৰে আৰু ক'ৰবাত গ'লে এইবিলাক ভাল চাফ চিকুণ কৰি ৰাখিব লাগে কাৰণ বাহিৰৰ পৰা অহা পৰ্যটকে বাহিৰৰ পৰা অহা মানুহে এইটো লেতেৰা পেতেৰাকৈ থলেতো নিজৰ ঠাইখনেই বদনাম হয় গতিকে আমুকত গৈছিলোঁ দেই আমুকটোহে হ'ল তামুকটোহে হ'ল তেনেকুৱা ধৰণৰ কথা নিজে চাফ চিকুণ কৰি ৰাখিলে মই ভাবোঁ ভাল আৰু যথেষ্ট ক'ৰবাত গ'লে হ'লে লেতেৰা কৰিব নালাগে আৰু লগতে যিবিলাক আহে মানুহ পৰ্যটকৰ যাতে অসুবিধা নহয় সেইটো প্ৰতিও লক্ষ্য ৰাখিব লাগে যাতে চাপ চাব লাগে যে ক'ৰবাৰ পা দুৰণিৰ পৰা আহা মানে পৰ্যটকৰ যাতে অসুবিধা নহয় তাত চোৱা মেলা ঘূৰা ফুকা কৰাৰ কাৰণে বা বনভোজ এতিয়া বনভোজ বা বতৰ বনভোজ খাব গ'লে ক'ৰবাত নিশ্চয় বনভোজত সকলোৱে সপৰিয়াল বা বন্ধু বান্ধৱ বা লগৰ সমনীয়াৰ লগততো ফুৰিব বা এসাঁজ খোৱাৰটো কাৰণেতো ওলাই আহে ঘৰৰ পৰা সেইকাৰণে চিন্তা চৰ্চা কৰিব লাগে চিন্তা কৰিব লাগে যে নিজেও ভাবিব লাগে নিজৰ ঠাইডখৰলৈ আহিছে আন এখন ঠাইৰ পৰা যাতে বদনাম নহয় যাতে এষাৰ শুনিবলগীয়া নহয় যাতে আমুকলৈ গৈছিলোঁ দেই আমুকটোহে নহ'ল তামুকটোহে নহ'ল বা আমুকলৈ গৈছিলোঁ এই জেগাডখৰ ভাল ভালেই খালী মানুহখিনিয়ে বৰ ভাল নহয় এনেকুৱা যাতে পাছত যাতে কথা শুনিবলগীয়া নহয় যাতে ঠাইডখৰ বদনাম নহয় সেইকাৰণে এইবিলাক কথা চিন্তা কৰিব লাগে আৰু নিজৰ গাঁৱৰ মানুহে আৰু নিজৰ ওচৰ চুবুৰীয়া বা নিজৰ অঞ্চলৰ কথা মানুহে চিন্তা ন কৰিব লাগে সেইকাৰণে সেই এইবিলাক কথাই আৰু লগতে অন্তঃগাঁঠনি যদি উন্নত কৰিবলগীয়া হয় সকলোৱে সহায় সহযোগিতা কৰিব লাগিব টকা পইচা অৰ্থ প্ৰয়োজন হয় আন্তঃগাঁথনি উন্নত কৰিবলৈ তেতিয়া আমি ঠাইডখৰ ধুনীয়াকৈ নতুন এটা ৰূপ দিব পাৰিম বা নতুন এটা সৃষ্টি কৰিব পাৰিম জেগাডখৰ আন্তঃগাঁথনি আৰু মেইন কথাটোৱে হ'ল অৰ্থ অৰ্থ নহ'লেতো নহ'ব অৰ্থই মেইন গতিকে অৰ্থ হ'লে ক'লে আপুনি নিশ্চয় কিবা এটা কৰিব পাৰিব অৰ্থ হ'লে ক'লে হ'ব নহ'লেতো কেনে কেনেকৈ হ'ব আন্তঃগাঁথনি উন্নত কৰিব পৰা আৰু বিশেষকৈ ব্যক্তি লাগিব নিজৰ নিজৰ এটা ব্যক্তিৰ মন লাগিব সকলোৱে মন সহায় সহযোগিতা সকলোৱে উঠি পৰি লাগিলে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কথা এটা আছে নহয় গতিকে ৰাইজে ৰজা গেটীয়ে গংগা বুলি সেইকাৰণে সকলোৱে যদি মিলি জুলি লগ হৈ এইবোৰ আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব দিয়ে আৰু নিজৰ জেগাডখৰ চাফ চিকুণ কৰি ৰাখে মই ভাবোঁ নিশ্চয় হ'ব আৰু চৰকাৰে যদি সহায় সহযোগিতা কৰে আৰু চৰকাৰে যদি অলপ আন্তঃগাঁথনি বা টকাৰ কাৰণে যদি অৰ্থ দিয়ে তেতিয়া সেইবিলাকো চাবলৈ তেতিয়াহে হ'ব আৰু ৰাইজে নিজৰ জেগাডখৰ নিজেই চিন্তা কৰিব লাগে আৰু সেইটো যেনে এতিয়া নতুন ঠাই তেতিয়াহে মানে এখন এটা নিজৰ অঞ্চলত তেতিয়াহে মানে পৰ্যটকৰ আকৰ্ষণ কৰিব পৰাকৈ এটা সম্পদ সৃষ্টি হ'ব মানে আৰু এইবিলাকতো আমাৰ এটা পৰ্যটকৰ এটা আই নিজৰ জেগাডখৰ কিবা এটা বস্তু থাকিলে হয় নিশ্চয় জন জনাজাত বিখ্যাত হয় পিছত ভৱিষ্যতে যেনেকৈ অসমত আছে বহুতো জেগা এনেকুৱা কিন্তু আন্তঃগাঁথনিৰ কাৰণেই মানে এইবিলাক মানে পিছ পৰি আছে বহুতো পিছ পৰি আছে যেনে আমাৰ এই গেলেগী অঞ্চলৰ বৰশীল কথাই কওঁ বা কমলাবাৰীৰ কথাই কওঁ অৰ্থ প্ৰয়োজন হয় যথেষ্ট কৰিছে মানুহে ৰাইজে নকৰা নহয় আৰু মানে যথেষ্ট কৰিবলগীয়া আছে এইবিলাকত গতিকে হয় নিজে ভাব ভাবোঁ আৰু এইবিলাক কৰিব লাগে আন্তঃগাঁথনি উন্নত কৰিব পাৰিলেহে নিজৰ সেইডখৰ নাম হ'ব আৰু লগতে বাহিৰৰ পৰা পৰ্যটক আহিব তেতিয়া বহিলৰ কথা ক'লে গদাধৰ সিংহৰ এটা নাম আছে আগৰ দিনত যে এটা জনাজাত বিখ্যাত হয় বহিলৰ কথা ক'লে গদাধৰ সিংহই এসময়ত আহি ইয়াত বৰশীটো পাইছিলে যেতিয়া হেৰিয়ে ল'ৰাই যায় যেতিয়া গদাধৰ সিংহক প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে যাতে হেৰিয়াৰ পৰা ৰজা সেইটো পদটো ল'ব নোৱাৰে তাৰ কাৰণে গদাধৰ সিংহ আহি ইয়াত পলাই আছিলে তাৰ এটা ইতিহাস আছে বহুত দিনীয়া ইতিহাস জড়িত হৈ আছে আমাৰ ইয়াৰ বুৰঞ্জী ক'ব যে ইয়াত বৰ্তমান বৰশীলত আহি বৰশীটো পাইছিল তেতিয়া দিনত আহি বহুত ঠাই এইফালে নাগালেণ্ডৰ ফালে পলাই আছিল নাগালেণ্ডত যেতিয়া ইয়াত গড়গাঁৱত যেতিয়া ৰাজধানী আছিলে ৰাজধানীত সেই চাউল হেৰিয়াৰ আহোমসকলৰ যেতিয়া ৰাজধানী আছিল গড়গাঁৱত তেতিয়া ক'লা সি ইয়াত আছিলে সেই গদাধৰ সিংহই তেতিয়াই এইটো এটা বিখ্যাত যে গদধৰ সিংহ ইয়াত বৰশীলত বৰশীটো পাই মাছ ধৰি মাছ ধৰিছিলে নাগালেণ্ডৰ ফালৰ পৰা আহি তেনেকৈ আৰু তাত ডাঙৰ ডাঙৰ বহুত শিল আছে শিল আছে শিল ডাঙৰ ডাঙৰ বহুত বিখ্যাত মানে অস মই জনাত বহুত দূৰ দূৰৰ পৰা মানুহ আহে বহিলাত ফুৰ জেগা চাবৰ কাৰণে পিকনিক খাব কাৰণে দিখৌ নদী তাতে লগতে দিখৌ নদী পাহাৰৰ পৰা বৈ আহাৰ দিখৌ নদী আছে দিখৌ নদী এটা প্ৰাকৃতিক মনোমোহা দৃশ্য

চাফ চিকুণ কৰি থব পৰাটো কৰিব লাগে এতিয়া তাতে ডিচেম্বৰ বছৰ শেষত পৰ্যটক এতিয়া বহুত দূৰ দূৰণিৰ পা আহে ধুনীয়াকৈ ধুনীয়াকৈ আৰু সেইবিলাক তাতে একো অসুবিধা নহয় পৰ্যটকৰ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু অঞ্চলৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চলৰ লোক হিচাপে মই ভাবোঁ এইবিলাক আৰু চাফ চিকুণ কৰি ৰখাটো নিজৰে দায়িত্ব নিজে যদি চাফ চিকুণ নকৰে আনক কি ক'ব গতিকে ভাল আৰু নিজৰ যি কৰিব পাৰিলে তেনেকুৱাই কথা আৰু ইমানেই আৰু কি ক'ম